মই ক্লাছিকেল মিউজিক ভাল পাওঁ এই ভাল পোৱাৰ কাৰণ এই এইবিধ হৈছে ভকতিমূলক আৰু আমাৰ সংস্কৃতিত পৰে কণ্টেম্পৰেৰী মই ভাল নাপাওঁ সেইবিধ আমাৰ কাৰণে বহুত কঠিন